হেৰি নহয় আমি পাপনৰ সেই যে মিউজিক শ্ব'টো চাম বুলি ভাবিছিলোঁ এইটো সেইদিনাখনলৈ আহিবিনে নাহ

নহয় কথাটো হ'ল সোনকালে যোৱা কথাটো হৈ গ'ল যে এবাৰ শুনিছোঁ বোলে টিকেটৰ ব্যৱস্থা কৰিছে আৰু হেৰি নহয় আগতে আমি পাপন জুবিন বিহুৰ পাছত যিবিলাক ফাংশ্যন পাতে বহাগী বিদায় সেইবিলাকতো আমি টিকেট কাটি দেখোন আজিলৈকে মিউজিক শ্ব' চায়ে পোৱা নাই এইটো আকৌ কি ধৰণৰ কনচাৰ্ট পাতিছে কেনেকুৱা ধৰণৰ ছিষ্টেম কৰিছে নাজানো সংগীত উৎসৱ পাতিছে য'ত আমি এইবাৰ বোলে টিকেটৰ ব্যৱস্থা কৰিছে মই তহঁতৰ কথা ভাবিছিলোঁ সেইদিনাখন তহঁতি গোটেইকেইটাই যাম বুলি কৈছিলি মই তহঁতৰ কথা ভাবিছোঁ আৰু লগত কাক নিয় আৰু সৰহকৈ গ'লে ভাল লাগে দেচোন অকণমান ফূৰ্তি হয় অকণমান মানে ফূৰ্তি কৰিবলৈ গানৰ উৎসৱ এটা অকণমান যদি ফূৰ্তি নেথাকে চিনেমা চোৱা লেখীয়াকৈ যদি একেবাৰে জেগাতে বহি থাকোঁ কেনেকৈ ভাল লাগিব জানো অকণমান বৰষুণ দিব লাগে অকণমান বোকা ডান্স হ'ব লাগে তেতিয়াহে ভাল লাগিব মিউজিক শ্ব' বুলি ক'লে আৰু যিহেতু মানে এণ্ট্ৰিত হেতু মানে তহঁতৰ টিকেট লাগে আমাৰ টিকেট লাগিব কিন্তু ভিতৰত যোৱাৰ পিছত আৰু টিকেটৰ প্ৰয়োজন নাই ন অকণমান পানী আনি ছটিয়াই দিম আৰু তাৰপিছত আৰু বোকা ডান্স কৰিম আৰু ওলাবি অঁ আজিকালি এইটোৱে চলিছে নহ'লে টি ভিত ওলাবি কেনেকৈ বোকা ডান্স কৰিলেহে টি ভিত ওলাবি গতিকে সোনকালে আহিবি সেইদিনাখনলৈ চাৰি তিনিটা চাৰিটামান বজাত ওলাই দিবি আৰু তিনিটা চাৰিটা মানত ওলাই দিবি তাৰপিছত ওলাই আহি টাউনৰ মানে টাউনতে ঘৰ মোৰ আমাৰ ঘৰলৈকে আহি যাবি গোটেইকেইটা আমি মানে ধৰি ল ডেৰগাঁৱৰপৰা সিহঁতি আহিব নহয় মেৰাপণিৰপৰা সিহঁতি আহিব ডেৰগাঁৱৰপৰা সিহঁতি আহিব আমি গেটেইকেইটা গোলাঘাটতে লগ হ'ম তাৰপিছত আৰু একেলগতে কিমান দূৰনো আৰু তিতাবৰ সেই অকণমানহে অকণমানলৈ যাম আৰু গৈ আৰু গোটেইকিটাই অকণমান ফূৰ্তি কৰিম অঁ নাই টিকেটৰ দাম কিমান আমি নেজানো টিকেটৰ দাম কিমান হ'ব পাৰে এশ দুশ ল'ব চাগে টিকেট ইয়াতে টিকেট হ'ব বুলি শুনিছোঁহে এশ দুশ হ'লে হ'ব আৰু হ'বদে এইবিলাক টেনচন ল'ব নালাগে সেইবিলাক মোৰ টেনচন তহঁতি মুঠতে সেইদিনাখনলৈ আহ আৰু গানৰ যিটো মানে উৎসৱ পাতিছে সেইটোৱে এবাৰ চাওঁ চবেই কেনেকুৱা লাগে চাওঁ এইবাৰ পইচা পাতি দি পিনে ডান্স কৰি চাওঁ এইবাৰ পইচা দি কৰা ডান্স আৰু পইচা নিদি কৰা ডান্সৰ মাজত পাৰ্থক্যটো বুজি পাবি দেচোন